হয় মোৰ নাম মৌচুমী হাজৰিকা আৰু মোৰ ঘৰ মাজগাওঁ নিবাসী দেউতাৰ নাম ভাৰত বৰা মই স্কুল আৰম্ভ কৰিছিলোঁ দন্দিনাথ প্ৰাথমিক বিদ্যালয় আৰু হাইস্কুল মোৰ গৱৰ্মেণ্ট গাৰ্লচ স্কুল আৰু কলেজ হিচাপে মই বিশ্ব দৰং কলেজ আৰু মাষ্টাৰ ডিগ্ৰীও মই দৰং কলেজৰ পৰাই কৰিছোঁ তেনে সেইসূত্ৰে মই এতিয়া বৰ্তমান এখন বিদ্যালয়ত কৰ্মৰত বিদ্যালয়ৰ অভিজ্ঞতা হিচাপে ক'বলৈ গ'লে বিদ্যালয়ৰ শি শিক্ষয়িত্ৰী হিচাপে ভাল বেয়া দুয়োটাই অভিজ্ঞতা আছে ত তথাপিও শিক্ষাৰ জড়িয়তে আমি বিভিন্ন কথা জানিব পাৰোঁ বা শিকিব পাৰোঁ আৰু সেই অনুযায়ী আমি ছাত্ৰ ছাত্ৰীসকলকো শিক্ষা দিওঁ যেনেকৈ তেনেকৈ তেওঁলোকৰ পৰাও আমি বিভিন্ন অভিজ্ঞতা লাভ কৰোঁ ছ' সেইখিনিয়ে ভাল বেয়া অভিজ্ঞতা সম্পৰ্কে আৰু মোৰ দৈনন্দিন জীৱনত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বিভিন্ন কামতেই ব্যস্ত থকা যায় শুই উঠাৰ পৰা ঘৰুৱা কাম বনলৈকে সকলোখিনি দৈনন্দিন জীৱনত কৰা যায় মাজে সময়ে নিজৰ বিদ্যালয়খনৰ উপৰিও ঘৰুৱা কাম কাজতো সময় দিয়া হয় এনেদৰেই বা ৰন্ধা বঢ়া সকলোখিনি ক্ষেত্ৰতেই

কামখিনি চলা সুচাৰুৰূপে চলাই নিয়া হয় এইখিনিয়েই মোৰ দৈনন্দিন জীৱনত আৰু মোৰ বিদ্যালয় সম্পৰ্কে অভিজ্ঞতা